এইটো শহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয় হয়নে

অ' মানে মোৰ মা আল্ট্রাছাউণ্ড কৰাইছিলোঁ তাৰপৰা মানে পেটত পাথৰ ওলাইছে তাৰপৰা আপোনাৰ প্ৰাইভেটত দেখাইছিলোঁ প্ৰাইভেটত দেখুৱাত মানে অপাৰেচন কৰিব লাগে বুলি ক'লে আপোনাৰ এতিয়া প্ৰাইভেট হস্পিটেলত অপাৰেচন কৰালে পইচাটো বহুত খৰচ হৈ যায় সেইকাৰণে মই ভাবিছিলোঁ চৰকাৰী হস্পিটেলতে অপাৰেচনটো কৰাম বুলি হয় নেকি আপোনালোকৰ হস্পিটেলত আয়ুস্মান কাৰ্ডৰ সুবিধাটো পোৱা যায় বুলি শুনিছিলোঁ পোৱা যাব নহয় চাগে হয় আৰু হয় হয় হয় আয়ুস্মানতটো সকলোখিনি বস্তু ফ্ৰিয়ে হয়

আপোনাৰ অপাৰেচন কৰাৰ পিছত ডক্টৰসকলে ভালকৈ চাই নহয়

আৰু তাত আপোনালোকৰ দৰৱ পাতিও ফ্ৰীকে পোৱা যাব নহয়

হয় মই কিমান সময় মানত গ'লে ভাল হ'ব বাৰু

আৰু আপোনাৰ দৰৱ পাতিবিলাক চব হস্পিটেলতে পোৱা যাব নে আপোনাৰ বাহিৰৰ পৰাও কিনিবলগীয়া হ'ব পাৰে হয় হয় হয় হয় ঠিক আছে হ'ব তেতিয়াহ'লে মই এতিয়া সোমবাৰে যাম হয় হয় ঠিক আছে